জীৱিকাৰ বাবে মই শিক্ষয়িত্ৰী কৰি আছো বৰ্তমান মই বিদ্য়ালয় এখনত শিক্ষয়িত্ৰীৰূপে কৰ্মৰত মই এই শিক্ষয়িত্ৰী কেৰিয়াৰ হিচাপে ল'বলৈ আৰম্ভ কৰিছিলো অৰ্থাৎ মই সিদ্ধান্ত লৈছিলো যে মই ভৱিষ্য়তে এগৰাকী শিক্ষয়িত্ৰী হ'ম যেতিয়া মই উচ্চতৰ মাধ্য়মিকৰপৰা অৰ্থাৎ উচ্চতৰ মাধ্য়মিক দ্বিতীয় বৰ্ষৰপৰা মই অলপ অলপকৈ ঘৰতেই কিছুমান ল'ৰা ছোৱালীক পঢ়াবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়াৰপৰাই মোৰ মনত এই শিক্ষকতাৰ ওপৰত এক ভাল লগা জাগ্ৰত হৈছিল আৰু সেয়েহে মই শিক্ষকতাকেই নিজৰ কেৰিয়াৰ হিচাপে ল'বলৈ সিদ্ধান্ত লৈছিলোঁ